হেল্ল' অঁ অঁ মই মাকে কৈ আছোঁ ভাৰ্গৱৰ অঁ ৰিজাল্ট দিছে নেকি অঁ বেয়া হোৱা কাৰণে ক নাই নেকি তাকেটো অলপমান খেলি মেলি পাইছোঁ পঢ়াত এনেইটো আগতে বহুতেই ভালে আছিল কি এইকেইদিন অলপমান মোবাইল চোবাইলো বেছিকৈ চাই আছে সেইকাৰণে পৰীক্ষাৰ ৰিজাল্টটো সেই হ'ল মই ভালকৈ সেই কৰা নাই গমো পোৱা নাই মই ৰিজাল্ট দিয়া বুলি সি কোৱাও নাই অঁ অঁ মই সেই গুৰুত্ব দিব লাগিব অঁ খেলবও যায় বিশেষকৈ মোবাইল চাই বিশেষকৈ বহুত খেলবাটো যাইয়ে পঢ়াত সেই এইকেইদিন অলপমান গুৰুত্বটো কমিছে অঁ অঁ অলপমান মই এইবাৰ গুৰুত্ব দিবা লাগিব তাৰমানে তাক ভাল হেৰি কৰাৰ কাৰণে কাৰণ ৰিজাল্টটো বেয়া হ'লে তাৰ কাৰণে বেয়া হ'ব ইমান কষ্ট কৰি পঢ়াবা হেৰি কৰিছোঁ আজি আপুনি ফোন কৰিব লগা হৈছে মোৰ বেয়া লাগিছে

তাকেটো এই সেই কৰিম এইবাৰৰ পৰা তাক অলপমান বেছিকৈ সেই কৰিব লাগিব মোবাইল চোবাইলৰ পৰা বহুত আঁতৰত ৰাখিব লাগিব